আমাৰ অঞ্চলত ব্যৱসায়িক কামত ব্যৱহাৰ কৰিব পৰা প্ৰাকৃতিক সম্পদ হৈছে আমাৰ অঞ্চলৰ মাজেৰে আটাইতকৈ দীঘল নদীখন যিখনৰ নাম হৈছে ব্ৰহ্মপুত্ৰ নদী এই নদীখন আমাৰ অঞ্চলৰ মাজেৰে পাৰ হৈ গৈছে এই নদীখনক আমি আমাৰ সম্পদ হিচাপে এই কাৰণেই ভাবো যে আমাৰ অঞ্চলৰ মানুহে আমাৰ গাওঁ অঞ্চলৰ মানুহে খেতি বাতি কৰি জীৱন নিৰ্বাহ কৰে আৰু প্ৰতিবাৰ বানপানী হয় আমাৰ অঞ্চলত সেই বানপানীত এই নদীখনে আমাক আমাৰ গাওঁৰ মানুহৰ খেতি পথাৰত পলসুৱা মাটি পেলাই থৈ যায় আৰু সেই পলসুৱা মাটি আমাৰ অঞ্চলৰ মানুহৰ খেতি পথাৰত পৰি আমাৰ অঞ্চলৰ মানুহৰ খেতি পথাৰত সাৰুৱা কৰি থৈ যায় আৰু সেই সাৰুৱা মাটিৰে আমাৰ অঞ্চলৰ মানুহখিনিয়ে খেতি কৰি

খেতি কৰি সেই উৎপাদন কৰি আমাৰ মানুহে জীৱন নিৰ্বাহ কৰে বা ব্যৱসায়িক কামত খতাব পাৰে সেইকাৰণে মই ভাবো আমাৰ অঞ্চলত ব্যৱসায়িক কামত ব্যৱসায় কৰিব পৰা ই এটা বিৰাত ডাঙৰ প্ৰাকৃতিক সম্পদ আৰু এই সম্পদেই আমাৰ গাওঁৰ যিকোনো ধৰণৰ মানুহৰ বহুত মানুহ আছে আমাৰ গাওঁত যিসকলে খেতি বাতি কৰি জীৱন নিৰ্বাহ কৰি আছে তেওঁলোকৰ জীৱনত বহুত ধৰণৰ সহায় সহযোগীতা আহিছে বা সেই প্ৰাকৃতিক সম্পদটোৱে আমাৰ গাওঁৰ মানুহৰ প্ৰতি বছৰৰ মূৰে মূৰে সেই মানুহখিনিৰ সহায় মানুহখিনিক সহায় সহযোগিতা কৰিব আহিছে সেই পলসুৱা মাটিখিনিয়ে মানুহৰ দ্বাৰা সেই পলসুৱা মাটিখিনিত আমাৰ গাওঁৰ মানুহৰ বহুত উন্নতি সাধন হৈছে সেইকাৰণে মই ভাবিম আমাৰ অঞ্চলত ব্যৱসায়িক কামত ব্যৱহাৰ কৰিব পৰা ই এক ডাঙৰ প্ৰাকৃতিক সম্পদ